ৰে'লত মই পাঠশালালৈকে গৈছোঁ ৰে'লত যোৱা সুবিধাটো খুব ভাল ৰে'লত বহুত ফেচিলিটি আছে শৌচ পাচাব কৰাৰ পৰা আদি কৰি বহুতখিনি সুবিধা আছে গতিকে ৰে'লত যাবলৈ খৰচাটোও কম আৰু আহা যোৱাটো বহুত ভাল ৰে'লেৰে যাবলৈ মানুহে বহুতে আশা কৰি থাকে কিছুমানে ৰে'লত যাব নাপায় কিন্তু ৰে'লত যাবলৈ বহুতে আশা কৰি থাকে